আমোদজনক ঘটনা বা বাতৰি বুলি ক'বলৈ হ'লে আজি যোৱা কেইদিনমান আগতে অসমত এখন ৰিলিজ হোৱা অসমীয়া বোলছবি যিখন ৰবি শৰ্মাই অভিনয় কৰিছে ৰঘুপতি নামৰ চিনেমাখন খুব জনপ্ৰিয় হৈছে কাৰণ চিনেমাখন সম্পূৰ্ণ এটা নতুনত্বৰ দিশেৰে আগবঢ়াই আনিছে তাত সকলো ধৰণৰ এক যিসকল অভিনেতা আছে তেওঁলোকে এটা নতুন প্ৰচেষ্টাৰে অভিনয় চেষ্টা কৰিছে যিবাবে চিনেমাখনে প্ৰথমৰ দহদিনতে প্ৰায় পাঁচ কোটি টকাৰ কালেকশ্যন কৰিবলৈ সক্ষম হৈছে যাৰ ফলত বলিউডৰ এখন ভাল চিনেমা আদিপুৰুষ নামৰ চিনেমাখনকো তেওঁলোকে তাত প্ৰত্যাহবান দিবলৈ সন্মুখীন হৈছে উদাহৰণস্বৰূপে আমাৰ বেহাৰবাৰী আউটপষ্টত থকা কেকে নামৰ যিজন অভিনেতা তেওঁ প্ৰাগচিনে এৱাৰ্ডত বেষ্ট কমিক ৰ'ল হিচাপে এটা এৱাৰ্ড পাইছে ৰঘুপতি চিনেমাখনতে অভিনয় কৰি বিশেষ আমোদজনক হৈছে চিনেমাখন কাৰণ দক্ষিণ ভাৰতৰ চিনেমা জগতৰ পৰা বিভিন্ন ধৰণৰ অভিনেতা বা অভিনেত্ৰীও আনিছে